অ হেল্ল' অ এই মই কঠালগুড়িৰ পৰা কৈছোঁ এই স্মৃতি গগৈ অ অ অ এই বৰুৱানী দোকানত লাগিছে নেকি অ এই মই চব্জি অলপ বজাৰ কৰিবলৈ আছিলে এই বিয়া এখন ভণ্টী বিয়া এখন আছে তাতেই বস্তু অলপ ল'ব লাগে কি কি পাম বাৰু এতিয়া

অ অ অ অ বিয়া কাৰণে এতিয়া যোগাৰ কৰি দিব পাৰিব নাই কি কি কি কি আছে বুলি ক'লে অ ভেন্দি বিশ কেজিমান লাগিছিলে ভেন্দি বিশ কেজিমান

আৰু ৰঙালাউ দহ কেজি অ অ আৰু তিতাকেৰেলা দিব দহ কেজিমান বেঙেনা দিব বেঙেনা যদি আছে অ তাৰপৰা এতিয়া ৰঙালাউ কিমানকৈ পৰিব বাপৰে ইমান দাম লগাইছে যে অ অ হ'ব বাৰু ৰঙা ৰঙালাউ দহ কেজিমান দি দিব আৰু ভেন্দি কেনেকৈ বিশ টকা অ কম বেছ কৰিব অলপ অ ও ও অ এই ব'হাগৰ মে' মাহৰ চাৰি চাৰি তাৰিখ মানে লাগিছিলে আপুনি দি থৈ যাবনে

হ'ব বাৰু মই লৈ আহিবগৈ লাগিব অলপ ভাল ভাল দিব দেই অ হয় হয় হ'ব বাৰু ঠিক আছে মই ওম তিনি তাৰিখে যাম তিনি তাৰিখ আ নহ'লে দুই তাৰিখ অ অ ঠিক আছে দিয়ক